হেল্ল' আপুনি এন জি অ'ৰ মালিক হয়নে অঁ মোৰ এই খোৱা পানী বৰ সমস্যা হৈছে বিশুদ্ধ খোৱা পানী লাগে অঁ অঁ অঁ মোৰ গাওঁ পুৰণি বাৰীত অঁ মোৰ পি ডব্লিউৰপৰা গৈয়ে মোৰ ঘৰ পাবগৈ দুঘৰ পাৰ হৈয়ে মোৰ পদূলি পাব আৰু সেইটোৱেই মোৰ ঘৰ মোৰ মানে পানীখিনি অলপ মানে সেই আইৰন হৈছে আৰু এই আইৰনমুক্ত কৰিব কাৰণে বিশুদ্ধ পানী লাগে সেইটো কাৰণে আপোনাক এন জি অ' মালিক হিচাপে আপোনাক বিচাৰিছোঁ অঁ ঠিক আছে অঁ অঁ ট্ৰিউ বেল আছে অঁ বেৰ দিছিলেহি ব্লিছিংপাউদাৰ ব্যৱহাৰ কৰিছিলোঁ তাৰ পিছতো কিবা পানী ভিতৰৰপৰা এটা মানে আৰ্চেনিক আহে নেকি অঁ অঁ অঁ মই ঘৰত থাকিম ঘৰত থাকি মানে আপুনি পানীখিনি ভালকৈ আমাক বিশুদ্ধকৰণ কৰি যাতে বেমাৰ আজাৰপৰা আমি মুক্ত হৈ থাকিব পাৰোঁ অঁ মিলিছে মিলিছে আমাৰ গাওঁখনত প্ৰায় মানুহেই মিলিছে অঁ অঁ